আৰু মোৰ ঘৰৰ ওচৰত যিখিনি মহিলা আছে নিবনুৱা মহিলা মোৰ ওচৰলৈ শিকিবলৈ আহে মই সেইখিনি শিকাওঁ যিখিনি মোৰ কৰ্তব্য মই সেইখিনি পালন কৰোঁ আৰু মানে এৰী পলু পুহি কেনে যিখিনি সূতা ওলাই সেইখিনি সূতা কাটি কিনে মই সূতা উলিয়াই এৰী চাদৰ এনেকৈ ব্যৱহাৰ কৰোঁ বৈ কেনে ব্যৱহাৰ কৰিবলৈ দিওঁ মানুহক আৰু ওচৰৰ মানে যিকেইজনী বোৱাৰী আছে যিবোৰ বোৱাৰীয়ে ধৰি লওক ঘৰত কোনো একো কাম নকৰে সেই বোৱাৰীবিলাকক মানে যদি কয় বোলে মোক বাইদেউ শিকাই দিয়ক মই এনেকৈ শিকাই দিওঁ বোলে মানে আগবাঢ়ি যাওঁ সিহঁতকো কওঁ আপ তোমালোকে ওলাই আহা বা আপোনালোকে ওলাই অহা আহক আপোনাক মানে আপোনাক আপোনাক সেইখিনি শিকাই শিকাই দিম বুলি মই গাত লওঁ মানে সেইখিনি আৰু কিছুমানে কয় কাটিং নিটিঙো বোলে শিকাই দিয়ক বাইদেউ কাটিং নিটিং বোলে মই শিকিবলৈ বৰ মন যায় বোলে এনেকৈ বুলি যদি কয় তেতিয়া কওঁ আহা মই শিকাই দিওঁ কাটিং নিটিংখিনি তোমালোকে মোৰ লগতে জড়িত হৈ থাকা তেতিয়া তোমালোকৰ ঘৰখনৰ পৰিয়ালটো মানে ভালকৈ চলাব পাৰিবা নিজৰ হাততো দুপইচা থাকিব কওঁ আৰু মানুহজনৰো অকণমান সহায় হ'ব আজিকালি যিহেতু মানে আজিকালি যিহেতু ইমান বস্তু পাতি দাম হৈ গৈছে এজন নোজোৰে ধৰি লওক দুইজন কমালেহে ঘৰখন চলে ল'ৰা ছোৱালীক দিবলৈ হ'লেও আৰু নিজে হ'লেও কাপোৰ কানি এযোৰ পিন্ধিব মন গ'লেও ধৰিলও তেতিয়া সেইখিনি পইচা মানে মানুহজনক খুজিবলগীয়া নহয় নিজে নিজেই মানে কমনি কৰি কেনে ল'বলৈ নিজৰ ক্ষমতা এটা থাকিব লাগে সেইষাৰ বুলিয়ে কৈ মানে বোৱাৰীবিলাকক সেইটো কথা কৈ কেনে আগবঢ়াই কেনে যাওঁ যেনেকৈ মই আজি দুপইচা কমাইছোঁ তেনেকৈ তোমালোকেও পাৰিবা পিছলৈও কমাবলৈ সেইটোৱেই সিহঁতক মানে হেৰি কৰোঁ উৎসাহ দিওঁ আৰু যদি কয় বোলে হেৰি দহি বাতিব শিকাই দিয়ক বাইদেউ দহি বাতিবলৈও শিকাই দিওঁ আৰু এখন চাদৰত দহি বাতিলে ডৰশ টকা গাঁৱৰ ৰেটত আৰু টাউন এলেকাত দুশ আঢ়ৈশ টকীয়া টকাও পাওঁ তেতিয়া গাঁৱৰ মানুহ ওচৰ চুুৰীয়া মানুহে যদি দহ বাতিবলৈ কয় তেতিয়া মই দহি বাতি দিওঁ তেতিয়া মই ডেৰশ টকা হ'লেও পাওঁ আৰু ব্লাউজ এটা চিলালে ধৰি লওক মানে বাহিৰত য'ত আঢ়ৈশ তিনিশ টকা লয় ইয়াত মই এশ আশী টকাতে চিলাই দিওঁ ব্লাউজ কাটিং মানে চিম্পুল ব্লাউজ এটাত এশ আশী টকা কাটিং ব্লাউজ মানে ষ্টাইলিছ অলপ মানে যদি ব্লাউজ দিয়ে সেইটো মানে আঢ়ৈশ টকা তেনেকৈ লৈ কিনে মানে নিজৰ জীৱনটো মানে আগুৱাই লৈ গৈ আছোঁ